হয় মই আমাৰ বিদ্য়ালয়ৰ সমাৱেশত অংশগ্ৰহণ কৰি চাইছোঁ আৰু এইবোৰত অংশগ্ৰহণ কৰি বহুত ভাল লাগে আমাৰ বিদ্য়ালয়ৰ সমাৱেশ যেনে আদৰণি সভা হয় ফ্ৰেচাৰ্ছ বিদায় সভা ফেয়াৰৱেল এইবোৰত অংশগ্ৰহণ কৰিছোঁ আৰু য'ত মোৰ বহুত ভাল লাগিছে আমি আদৰণি সভাত আমাৰ যিবোৰ জুনিয়ৰ্ছ আছে সিহঁতৰ কাৰণে আমি নৃত্য পৰিৱেশন কৰিছোঁ বহুত গান গাইছোঁ সিহঁতক বহুত গিফ্ট দিয়া বা তেনেকুৱা বহুত কৰিছোঁ য'ত আমাক বহুত ভাল লাগে আৰু বিদায় সভাটো এক দুখৰ কথাই হয় বিদায় সভা যদিও ভিতৰি ভিতৰি হ'লে ভাল লাগিছে য'ত আমি আমাৰ জেষ্ঠ্যসকলক আমাৰ চিনিয়ৰচ সকলক বিদায় দিছোঁ আৰু সিহঁতৰ কাৰণে আমি বহুত কিবা কিবি আমি প্ৰস্তুত কৰিছোঁ